অসমৰ এটা ইতিহাস প্ৰসিদ্ধ জাতি আহোম জাতিৰ ওপৰত তোমাৰ ধাৰণা কেনেকুৱা ধৰণৰ হয় অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে এখন পৰিপূৰ্ণ ৰাজ্য আৰু আহোমসকল হৈছে অসমৰ এটা সংখ্যাগৰিষ্ঠ জাতি আহোমসকল অসমলৈ আহিছিল বাৰশ খ্ৰীষ্টাব্দতে আৰু অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তেওঁলোকে নিজৰ ৰাজধানী বহাইছিলহি আৰু তাতে চৰাইদেউ চৰাইদেউ বৰ্তমান চৰাইদেউ জিলাত তেওঁলোকে প্ৰথম ৰাজধানী পাতিছিল আৰু ৰাজধানী পাতিছিল স্বৰ্গদেউ চুকাফাই আহোমসকলে ইতিহাস আহোমসকলৰ যি বুৰঞ্জী সেই বুৰঞ্জীত আহোমসকলে তেওঁলোকে কেনেদৰে কেনেকৈ অসমলৈ আহিছিল তেওঁলোকে কেনেকৈ কনট্ৰিবিউট কৰিছিল তেওঁলোকৰ সেই ইতিহাসসমূহ তেওঁলোকে তেওঁলোকৰ বুৰঞ্জীসমূহত লিপিবদ্ধ কৰিছিল আৰু এই বুৰঞ্জীসমূহ অধ্যয়ন কৰিলে আমি গম পাওঁ যে আহোমসকলে ঐতিহাসিকভাৱে আহোমসকল যথেষ্ট মানে ধনী এটা জাতি অসমৰ এটা মানে ঐতিহাসিকভাৱে ধনী জাতি আহোমসকলে পৰৱৰ্তী পৰ্যায়ত অসমত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সৈতে তেওঁলোকে একত্ৰি একত্ৰিত হৈ পৰে আহোমসকলে যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁলোকৰ সম্পূৰ্ণ সম্পূৰ্ণ ধৰণৰ নিজৰ সংস্কৃতি আছিল নিজৰ ধৰ্ম আছিল তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলক সেৱা কৰিছিল পূৰ্বপুৰুষসকলক তেওঁলোকে সকলৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠান আয়োজন কৰিছিল ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ লগত একত্ৰিত হৈ পৰে আৰু তেওঁলোকে হিন হিন্দু ধৰ্ম আঁকোৱালি ল'বলৈ লয় বহুলোকে বহু মানে স্বৰ্গদেউসকলে কেইবাজনো স্বৰ্গ স্বৰ্গদেৱে কি কৰে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে শাক্ত ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিবলৈ লয় আৰু দেৱী পূজা কৰিবলৈ লয় বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে আহোমসকলে এটা তেওঁলোকৰ যি এছি এটা এছিমিলেশ্যন হৈ গৈছিল যিটো সাংস্কৃতিক একত্ৰিকৰণ হৈ গৈছিল যিটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সৈতে বৰ্তমান তেওঁলোকে সেই সেই এছিমিলেশ্যনটোৰ পৰা তেওঁলোকে সম আঁতৰি আহি এটা ডিছিমিলেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল যেতিয়া বৃটিছসকলে অসমত ৰাজ কৰিবলৈ ল'লে তেতিয়াৰ পৰাই আহোম জাতিয়ে নিজৰ অস্তিত্বৰ সংকটত ভুগিবলৈ ল'লে আহোমসকল যিহেতু অসমীয়া অসমীয়া হিচাপে বা অন্য জাতিসমূহৰ লগত একত্ৰীকৰণ হৈ গৈছিল গতিকে ইয়াণ্ডাবু সন্ধিৰ পাছত তেওঁলোকে তেওঁলোকৰ সমাজ সংস্কৃতি তেওঁলোকৰ নিজৰ যি সংস্কৃতি আছিল সেই সংস্কৃতিসমূহৰ সম্পূৰ্ণভাৱে নাইকিয়া হব'লৈ ধৰিলে ইয়াৰ পাছৰ পৰ্যায়ত বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে এটা আহোমসকলৰ মাজত এটা ডিছিমিলেশ্যন প্ৰক্ৰিয়া আৰম্ভ হব'লৈ লৈছে আহোমসকলে ৰাজনৈতিকভাৱে এটা এৱাৰনেছ তেওঁলোকৰ নিজৰ সংস্কৃতিৰ মাজত আনিব খুজিছে তেওঁলোকে এটা সম্পূৰ্ণৰূপে পুনৰ জাগৰণ এটা ৰিছাৰ্জেঞ্চ মুভমেণ্টৰ আৰম্ভণি কৰিছে ৰিছাৰ্জেঞ্চ যিটো তেওঁলোকে সাংস্কৃতিক পুনৰ পুনৰ পুনৰ মানে সাংস্কৃতিক ৰিছাৰ্জেঞ্চ আনিব খুজিছে তেওঁলোকে তেওঁলোকৰ পূৰ্বৰ যি ধৰ্ম সেই ধৰ্মক পুনৰ পুনৰ তেওঁলোকে নিজৰ সমাজ সংস্কৃতিক পুনৰ সেই ধৰ্মক মানে আনিব খুজিছে গতিকে আহোমসকলৰ মাজত এটা মানে সাংস্কৃতিক ৰিছাৰ্জেঞ্চ এটা সাংস্কৃতিক পুনৰ সাংস্কৃতিক ৰিছাৰ্জেঞ্চ এটা আৰম্ভণি এটা হ'বলৈ লৈছে এতিয়া তেওঁলোকে পলিটিকেলিও এটা ৰিছাৰ্জেঞ্চ মুভমেণ্টৰ আৰম্ভণি কৰিছে বিভিন্ন ধৰণৰ আহোমসকলৰ ছাত্ৰ সংগঠনৰ জন্ম হৈছে বিভিন্ন ধৰণৰ সংগঠনসমূহ যেনে পূৰ্বাঞ্চল যুব ছাত্ৰ পৰিষদ আহোম যুব ছাত্ৰ পৰিষদ বা বেনক পপিয়াং লিক মাউম্যুংটাই আদি বিভিন্ন ধৰণৰ সংগঠনসমূহৰ জন্ম হৈছে যি সংগঠনসমূহে আহোমসকলৰ এটা ৰিছাৰ্জেঞ্চ হিচাপে ৰিছাৰ্জেঞ্চ মুভমেণ্ট এটাৰ আৰম্ভণি কৰিছে আৰু তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানে যি ছিডুল ট্ৰাইবৰ যি মানে সুবিধা সেই সুবিধাখিনি আদায় কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছে আহোমসকলক আডাৰ বেকৱাৰ্ড ক্লাছৰ পৰিৱৰ্তে আহোমসকলে নিজকে ছিডুল ট্ৰাইবৰ অন্তৰ্গত কৰিব খুজিছে আৰু তেওঁলোকে সেই সেইভাৱেই তেওঁলোকৰ দাবী উত্থাপন কৰিছে